অঁ মোৰ আগতে মই এই মাৰ এই কাপোৰ বোৱা ধুনীয়া ধুনীয়া বণীয়া সূতাৰ চাদৰ বওঁ মেখেলা বওঁ আকৌ এইয়া সৰু সূতাৰ চাদৰ গামোচা সকলো বওঁ সকলোতে ফুল বাচোঁ সকলোতে হেৰি কৰোঁ আৰু মই মাজে মাজে সেয়া ভাল কাপোৰ বনালে আগতে মই বেচোঁ চাদৰ মেখেলা এনেকৈ বেছি দিওঁ বজাৰত এইবিলাক কৰোঁ আকৌ ধৰি লওক মই গাঁৱৰ এই গাঁৱৰ ঘৰত মই নিজৰ ঘৰত একেবাৰে মা দেউতা ঘৰত থাকোঁতে বিয়া নোহোৱা আগত আৰু এই গাভৰুপৰাই এইবিলাক একে চোতাল ঘৰ পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি সকলো দিশতে মানে মই খুব পটু আছিলোঁ পঢ়া শুনাতো খুব পটু আছিলোঁ সকলো দিশতে পটু আছিলোঁ আৰু নাচ গান এনেকৈ ভাওনা হেৰি হ'লে তাত এনেকৈ পাৰ্ট এই নাচা কৰা সেইবিলাকতো মই একেবাৰে সকলো হেৰিতে পাকৈত আছিলোঁ আৰু গান গোৱা গীত গোৱা সেইবিলাকতো মই খুব পাকৈত আছিলোঁ এতিয়াও মই সেই গীত গাবই জানো ধুনীয়াকৈ গাওঁ মাজে মাজে মোক এই স্কুলবিলাকত সৰু সৰু এই এল পি স্কুলবিলাকত এম ভি স্কুলবিলাকত মোক কেতিয়াবা কেতিয়াবা গীত গাবও মাতি লৈ যায় গীত গাই দিওঁ মই ধুনীয়াকৈ এতিয়াও মই গীত গাই দিওঁ গীত গাই গাই থাকোঁ অকলে অকলে থাকিলে গীত গাওঁ ধুনীয়া ধুনীয়া দেশ প্ৰ্ৰেমীকৰ গীত গাওঁ জ্যোতি প্ৰসাদৰ ভূপেন হাজৰিকাৰ এনেকুৱা গীতবিলাক গাই থাকোঁ মনটো ভাল লাগি থাকে ইমান ধুনীয়াকৈ মানে গাঁৱৰ মানুহবিলাকৰ লগত এইবিলাক প্ৰতিভা আকৌ ছোৱালীবিলাক বোৱাৰী বোৱাৰীবিলাকক ফুল চুল শিকাই দিওঁ আৰু এতিয়ালৈকে মই এতিয়া সত্তৰ আশী বছৰ বয়সলৈকে মই এতিয়ালৈকে মই চিলাই কাম কৰি থাকোঁ কুৰ্চা কামবিলাক গুঠি থাকোঁ এতিয়াও মই গুঠিয়েই আছোঁ আকৌ এই ফুল বেজী এইবিলাক ৰুমালত আকৌ টেবুল কাপোৰ যিকোনো গাৰুৱাৰ চব মই ফুল চিলাই থাকোঁ পূৰণ চিলাই চব চিলাই মই এতিয়ালৈকে কৰিয়ে থাকোঁ একো চিলাই মই নেৰোঁ মানে এতিয়ালৈকে মই চিলাই তিলাই কৰি মই এনেই থাকি ভাল নাপাওঁ যিখিনি কাম বন কৰিলে ভিতৰ কাম কৰিলৈ আকৌ মই অকমান সময় জিৰণি ল'লে সেইখিনি সময়ত মই নিজৰ ভাল কিতাপবিলাক পঢ়োঁ ভাল কিতাপো আকৌ দিনত যদি পঢ়িব সময়তো মই ৰাতি কিতাপখন পঢ়োঁ আকৌ ৰাতি আকৌ চিলাই কাম কৰোঁ হাতৰ কামবিলাক কৰোঁ সময় নাপালে দিনত এইবিলাক কামেই মই কৰি খুব ভাল পাওঁ এতিয়ালৈকে মানুহৰ সেৱা পূজা মানুহৰ কাম এইবিলাক কৰিয়ে মই ভাল পাই থাকোঁ আৰু পিছলৈ মৰণৰ সময়ত কি হয় সেইটো নাজানো কিন্তু কৰিম মই সমাজৰ কাম নিজৰ গাঁৱৰ মানুহৰ হেৰিবিলাক উপকাৰ সহায় কৰা আদি কৰা কাম দেখিলে খুব ভাল পাওঁ আৰু কাৰোবাৰ যদি বেমাৰ আজাৰ হয় মাইকী মানুহে হওক বা মতা মানুহে যিকোনো জাতিৰ হ'লেও হ'লেই মই মানে শুনি পেলাই যাওঁ সিহঁতৰ কি হৈছে নহৈছে শুধোঁ কাৰোবাৰ প্ৰেচাৰ উঠিছ বুলি কয় এনেকুৱা বিষ হৈছে মাথাৰ বিষ কিবা বিষ মাথাটো ধুনীয়াকৈ একে পিটিকি কৰি মালিচ কৰি দিওঁ আকৌ প্ৰেচাৰ উঠিছে বুলি ক'লে একে ধুনীয়াকৈ পিঠিফালে মালিচ কৰি দিং একে ধুনীয়াকৈ একে পিটিকি কৰি বাহু চাহু একে ব্যায়ামৰ নিচিনা কৰি দি খুব ভাল পাওঁ মানে সেইলৈ কৰি দিলে মানুহখিনিয়ে ভাল পায় তেনেকৈ কৰি দিওঁ আজি যদি মুছলমান মানুহ এজনো কাৰোবাৰ ঘৰত বেমাৰ আজাৰ হয় মই শুনিলে যাওঁ সিহঁতকো খবৰ ল'ওঁগৈ খবৰ ল'লে তেওঁলোকেও মানে মোক কয় যে ইছ্ এনেকৈ এনেকৈ দিছ মোৰ বৰ ভাল লাগিছে বুলি কয় তেনেকৈ দিওঁ মই মানে মোৰ কাৰোবাৰ যদি কিবা দেখিলে মোৰ অন্তৰখনে সহ্য় নহয় খুব ভাল পাওঁ তেনেকৈ কৰি থাকোঁ আৰু আগতে জাকৈ বাওঁগৈ সৰু সময়ৰপৰা মানে গাভৰুলৈকে জাকৈ বাওঁগৈ জাকৈ বাওঁগৈ মাছো ধৰিব পাৰোঁ চব কৰিব পাৰোঁ খৰি ফালিব পাৰোঁ মই একেবাৰে পথাৰ পথাৰৰ কাম কৰিলে পথাৰৰ আলি চালি দিওঁ চব কামেই কৰোঁ ধান কাটা সকলো কামতে মানে মই ভৱিষ্যতে যাতে মই আকৌ কিবা দুখত পৰিলে এনেকুৱা কাম কৰিয়ে খাম এনেকুৱা কামেই কৰি কৰি খাই থাকি জীৱন কটাব লাগিব প্ৰথমতে যেতিয়া মোৰ ল'ৰাটোৰ দেউতাক ঢুকাই ঢুকোৱাৰ পিছত এবছৰমান বিৰাট কষ্ট হৈছে তাৰপিছত মই টিউশ্যন কৰোঁ ল'ৰা ছোৱালীক টিউশ্যন কৰোঁ সেয়া পইচা হেৰি নহয় আকৌ মই হাজিৰা কাম কৰিব পাৰোঁ কাৰোবাৰ ঘৰত কাম কৰিব মাতিলে কাম কৰিব যাওঁ কাৰোবাৰ ঘৰত যি কাম কৰিব দিয়ে মই তাকে কৰোঁ পথাৰৰ কামো কৰোঁ কাৰোবাৰ ঘৰুৱা কাম কৰিব দিলে তাকো কৰোঁ কাপোৰ ধুওঁ যিটো যোনে যিটো পাচে মানে সকলো কামতে মানে কৰি কৰি জীৱনটো তেনেকৈ কৰি এতিয়ালৈকে জীৱন কটাইছোঁ আৰু এতিয়ালৈ ল'ৰাটোৱে এই সৰু ল'ৰাটোৱে বেংগোলৰত সেই কোম্পেনীৰ কামকে কৰি আছে আৰু তাৰ লগতে থাকি কৰি খাই কৰি আৰু জীৱনটো হেৰি কৰিছোঁ আৰু এতিয়া সেইকাৰণে মানে আগতে সমাজ সেৱা কাম কৰি কৰি জীৱনটো হেই কৰিলোঁ ভালেই লাগিল এতিয়া যেতিয়া ৰাম মন্দিৰ হৈ গ'ল এদিনমান দেখা পোৱা হয় মনটো বিৰাট ভাল লাগিব হ'লে তেওঁ ৰাইজে থাকিব আৰু মৰিলেও ৰাইজে হেৰিয়াত হেৰি কৰিব সেৱা পূজা কৰিব সেয়াই সেইটোৱে আনন্দ তথাপি মানে গাঁওখনৰ হেৰিটো গাঁৱৰ মানুহকো ভাল পাওঁ সকলোকে ভাল পাওঁ সৰু ডাঙৰ সৰু ল'ৰা ছোৱালীকো ভাল পাওঁ মই ডাঙৰকো ভাল পাওঁ একে বোৱাৰীবিলাক ছোৱালী বোৱাৰী সকলোকে ভালেই পাওঁ ইমান এইখন গাওঁ মোৰ এই কিমান সুন্দৰ যে হেৰিটো গাঁওকো গীতকো মাজে মাজে গায় গায় আনন্দ কৰোঁ আৰু হোৱাখিনি কি প্ৰতিভা থাকিব এনেকুৱা কৰিয়ে জীৱনটো গৈছেগৈ আৰু কি কৰিম জীয়াই থাকালৈকে মানে সকলোৰে লগত এনেকৈয়ে থাকি কৰি মিলিজুলি থাকি কৰি আৰু জীৱনটো কটাম বুলিয়ে ভগৱানৰ ওচৰত সদায় সেৱাটো কৰি থাকোঁ আৰু মন্দিৰ নামঘৰ এইবিলাক মানে সদায় মই পা পৰিষ্কাৰ কৰোঁ আকৌ বাট পথবিলাক চাফা কৰোঁ এই গাঁৱত লেতেৰা পৰিৱেশ দেখিলে মই একে নিজে চাফা কৰি একে ৰাখোঁ চাফা কৰি সাৰি দিওঁগৈ ৰাস্তা চাস্তা আকৌ এই আমাৰ মিলনপতি আছে চাৰিআলি সেইখিনি ধৰক মই বেংকত যাওঁ তাত একে ইমান লেতেৰা হৈ থাকে সময় গতিকে মই একে বাঢ়নী এডাল লৈ গোটেই হেৰি ৰাস্তা চাস্তা জিৰণি চৰা তৰা চব সাৰি পুচি দিওঁ একদম চাফা চুফা কৰি একে চাফা কৰি কৰি দিওঁ মানুহবিলাকে কয় কি কৰিছে এয়া বুঢ়ীজনী ইমান সাৰি ফুৰে বুলি কয় মই মানে এনেকৈ লেতেৰা দেখিলে থাকিবই নোৱাৰোঁ য'তে গ'লে ক'ৰবাত মই প্ৰবাশৰ কাৰণে আশ্ৰম চাশ্ৰমবিলাকত চাফা চুফা কৰি দিওঁ লেট্ৰিন আকৌ এই ইয়াৰ তীৰ্থবিলাকত গ'লে মানে ৰাতি থাকা হ'লে সেই তীৰ্থ হেৰি আলহী ঘৰবিলাকত চাফা চুফা কৰি লেট্ৰিন চেট্ৰিন চাফা কৰি সকলোতে আহোঁ মই এনেকৈ চাফা কৰি আহোঁ হ'লে মন্দিৰবিলাকত চাফা কৰি আহোঁ একে তেনেকৈ কৰি কৰিয়ে ভাল পাওঁ আগে এবাৰ হেৰি হেৰিত যাওঁতে পৰশু কুণ্ডত যাওঁতে এটা মন্দিৰত মানে ৰাতি থাকিবলৈ তাত গৈছিলোঁ কাকপথাৰ মন্দিৰ তাৰপিছত তাতে ৰাতি আছিলোঁ তাৰপৰা হেৰি লেট্ৰিনত মানে কোনোবা বয়সস্থ মানে প্ৰশ্ৰাৱ কৰা ঘৰতে নে কিহতে শৌচ কৰিলে তাৰপৰা একে মানুহসোপা খুব বকিছে কোন মানুহে এনেকৈ শৌচ কৰিলে কোনে কি কৰিলে খুব বকিছে মই তেতিয়া কিয় বকিব লাগে কোনোবা কিবা কাৰণত পেটত দিগদাৰত গ'লে সেইটো বুলি মানুহক বকিব লাগে বকিব নাপায় নহয় তাৰপিছত মই একেবাৰে যায় গোটেই মানে একে মন্দিৰ চন্দিৰ এয়া এই লেট্ৰিনবিলাক আকৌ বাথৰুমবিলাক চাফা কৰিলোঁ আকৌ যিবিলাকে শুবলৈ দিছিলে সেয়া ৰুমবিলাকত চাফা কৰি আকৌ অতিথিবিলাকে মানে ৰাতি ভাত খাই খাই এঙাই চেঙাই ইটাই চিটাই য'তে ত'তে থিয়ৈ থিয়ৈ হাগিছে সেইবিলাক চব এক জেগাত ডুম কৰি সুধি পুচি লৈ সেয়া হেৰি পূজাৰীক কৈছে ক'ত থ'ব লাগে তাক দেখুৱাই দিছে সেইমতে মানে থৈ কৰি সাৰি পুচি চাফা কৰি থৈ আহিছোঁ তেনেকৈ মানে মই য'তে যাওঁ মানে চাফাই কৰি থৈ আহোঁ মানুহ ঘৰত আলহী ঘৰত গ'লেও লগৰ যদি দমকল বা লেতেৰা থাকে মই চাফা কৰি থৈ আহোঁ এনেকৈ কৰি মানে খুব ভাল পাওঁ কৰি পেলাই কাম আকৌ ইয়াৰ গাঁৱতো ঘৰতো মই লেতেৰা পৰিৱেশত থাকিলে মানে নিজে চব কৰোঁ কাম কৰোঁ একো কামেই পেলাই নথওঁ বোৱাৰীহ'তে কৰি কৰক নকৰক কাম কিন্তু মই সিহঁতলৈ চাই নাথাকোঁ মই নিজে কৰোঁ চব কাম নিজে কৰি ভাল পাওঁ আনক কৰিব দিলে মই ভাল নাপাওঁ আনক কৰি মই নিজে দেখুৱাই দিম যে এনেকৈ কাম কৰিব লাগে বুলি দেখুৱাই দিব নিজে কৰি দেখুৱালেহে আনে শিকিব নিজে নকৰাকৈ থাকিলে আনক কৰি দিলে সিহঁতে কেতিয়াও শিকিব নোৱাৰে বোৱাৰীবিলাককো ধৰি লওক নিজে কৰি দেখুৱাব লাগিব তেতিয়হে বোৱাৰীহঁতে কৰিব পাৰিব সেনেকুৱা কিছুমান দক্ষতা দেখুৱাব লাগিব নিজে যদি সেইখিনি দক্ষতা নিজে বহি থাকোঁ তেতিয়াহ'লে বোৱাৰীহঁতক এইটো কৰ সেইটো কৰ ক'লে কেতিয়াও নকৰিব নিজে কৰি দেখুৱাব লাগিব তেতিয়াহে দক্ষতা পৰিচয়খিনিও দেখুৱাব লাগিব এনেকুৱা কিছুমান কথা আছে সকলোকে শিকাওঁ ছোৱালী হওক বোৱাৰী হওক হৈছে